কোৱাচোন অ

অ পাৰিবা

ক্লাছটো এনেই এসপ্তাহত তিনিদিন কৰা হয় তুমি যিকোনো টাইমতে বাচি ল'ব পাৰিবা আৰু এনিটাইম চলিয়ে থাকে ডাঞ্চৰ ক্লাছ অ অ অ মান্থলিনে মাহৰ ল'বনে মাহত তিনি হাজাৰ হ'ব এডমিশ্যন ফিজ চাৰি হাজাৰমান হ'ব চাৰি মান হ'ব বাৰদিন অ অ অ তোমাৰ সুবিধামতে আহিলে হ'ল যেতিয়া সুবিধা পোৱা তেতিয়া আহিলে হ'ল চলি থাকে কোনদিনাৰ পৰা আহিবা অ আহিবা পিছে অ